পুৰণি সময়ত শিল্পীসকলে ব্যৱহাৰ কৰা ৰং দ্ৰব্য যেনে বিভিন্ন গছৰ পাটৰপৰা খুন্দি ৰস উলিয়াই তাৰপৰা সেইধৰণে ৰং ব্যৱহাৰ কৰিছিল আৰু ফলমূল আদিৰপৰা গেলা পচা এনেকুৱা ধৰণৰ যিবিলাক ফলমূল সেইবিলাকৰপৰা ৰস প্ৰস্তুত কৰি সেই ৰসৰপৰা ৰং ৰং প্ৰস্তুত কৰিছিল আৰু সেই ৰংবিলাকেই পুৰণি সময়ৰ শিল্পীসকলে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰাত ব্যৱহাৰ কৰিছিল তাৰো উপৰিও এঙাৰ মাটি কলহৰ টুকুৰা এনে এইবিলাকে চূণ আদি বিভিন্ন মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল আৰু পৃষ্ঠ যি য'ত আঁকিছিল তেখেতসকলে সেই পৃষ্ঠ হৈছে বিভিন্ন গছৰ ছালৰ ছাল কাটি তাৰ কাগজৰ নিচিনা কৰি সেই কাগজৰ ওপৰত সেই বাকলিৰ ওপৰত আঁকিছিল আৰু বিভিন্ন দেৱাল শিল মাটি এনেবিলাক ধৰণৰ পৃষ্ঠ হিচাপ ব্যৱহাৰ কৰিছিল আৰু বহুতো শিল্পীয়ে বালি বালি অকল বালিৰেই তেখেতসকলে চিত্ৰ অংকন কৰিছিল আৰু বিভিন্ন সামগ্ৰীসমূহ চিত্ৰকলাত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ হৈছে আৰু ব্ৰাছ ব্ৰাছ ব্যৱহাৰ কৰিছিলে তেখেতসকলে বিভিন্ন জন্তুৰ নোম আৰু গছৰ শিপা গছৰ থাল এনেকুৱা ধৰণৰ খুন্দি ব্ৰাছৰ নিচিনা কৰি সেইবিলাকেই চিত্ৰ অঁকাত তেখেতসবলে ব্যৱহাৰ কৰিছিল